হেল্ল' ভালেই তোমাৰ পিছে

নাই মৰাণতো একো সুবিধাই না ভাল কলেজো নাই ল'ৰা ছোৱালীখিনি অকল পঢ়া বাদে অন্য বাহিৰা নলেজ ইয়াত পাবলৈ মৰাণত একো সুবিধাই নাই গতিকে এতিয়া ভাবিছোঁ ডিব্ৰুগড়তে দিম বুলি ভাবিছোঁ কি হয় ভালেই হ'ব একেলগে দুয়োটায়ে একেলগে থাকিব ভালেই হ'ব পঢ়াটোও ভাল হ'ব নাই নাই তেনেকুৱা সুবিধা নায়েই মৰাণত সেইটো কাৰণে ষ্টুডেণ্টছখিনিৰ অসুবিধায়েই হয়

অ সেইটোৱে ভাল হ'ব সেইটোৱে ভাবিছোঁ ওম ওম ওম অ অ কথা পাতিম বাৰু পাছত অ' হ'ব তেতিয়াহ'লে